হেল্ল' বাবলু কেব এজেন্সি হয়নে আচলতে মই কেব এখন বুক কৰিবলৈ ফোন মাৰিছিলোঁ মানে মোৰ মা আৰু দেউতাক গুৱাহাটীৰ পৰা চতিয়ালৈকে আনি দিব লাগিছিলে মোৰ ঠিকনাটো ভালকে কৈ দিছোঁ মই গুৱাহাটীৰ পৰা চতিয়ালৈকে মঙলদৈ হৈ তেজপুৰ হৈ আহিব পাৰিব আৰু মোৰ ফোন নাম্বাৰটো হৈছে ন ন পাঁচ সাত চাৰি তিনি ছয় তিনি আঠ দুই এইটো মোৰ ফোন নাম্বাৰ আৰু মোৰ ঘৰটো চতিয়া মেইন ৰাস্তাৰ কাষতে চেণ্টাৰখন পাৰ হৈ মেইন ৰাস্তাৰ ওচৰতে মোৰ ঘৰ আপুনি আহিব পাৰিব আৰু যোগাযোগ আপুনি মোৰ লগত যোগাযোগ কৰি থাকিব আৰু কেনেদৰে আহিব মই আপোনাক ফোনযোগে সকলোবোৰ কৈ দিম ধন্য়বাদ